হয় বিশেষ উৎসৱত ঘৰুৱা অনুবা কোনোবা ঘৰুৱা অনুষ্ঠানত বিশেষ খাদ্য ৰান্ধোঁ বুলি ক'লে মানে সেয়া হ'ল মোৰ পায়স পায়স ৰান্ধিও মোৰ ভাল লাগে আৰু পায়স মই ব ৰান্ধিলে বেলেগে খায়ো ভাল পায় পায়সখনত যিকেইটা বস্তু দিওঁ যিকেইটা বস্তু লাগে তাত মানে সেই নিৰ্দিষ্ট সেইকেইটা বস্তুকেই লাগে কিন্তু সকলো মানুহৰ বনোৱা তাৰ সোৱাদটো বেলেগ বেলেগ হয় যেনে এতিয়া এটা কি কয় ৰান্ধিলে মানে এতিয়া তুমি পায়স এতিয়া সকলো মানুহৰ হাতত মানে হেৰিটো পায়সৰ ৰন্ধা বা তাৰ সোৱাদটো বেলেগ বেলেগ হয় কিন্তু বস্তু একেখিনিয়ে লাগে গাখীৰ চাউল চেনি মৌ ঘি তাতে যদি দিওঁ বুলি কয় আপুনি ইলাচি দিব পাৰে তেজপাত দিব পাৰে সেইকেইটা বাৰু আপোনাৰ হেৰি প্ৰয়োজন হ'লে বা দিলে ভাল পাব বহুতে বাৰু ধৰক এই তেজপাতৰ হেৰিটো ভাল নাপায় আৰু ইয়াতে আৰু অকণ সোৱাদকৈ বনাওঁ বুলি ক'লে মানে আপোনাৰ জহা চাউল হ'লে ভাল লাগে জহা চাউলটো বিশেষ তাৰ এটা বেলেগ এটা গোন্ধ ওলাই কিন্তু যদি জহা চাউল নাপায় তেতিয়া গোবিন্দ ভোগ বুলি এটা চাউল থাকে সেই চাউলটো দিলেও বহুত ভাল লাগে গাহ আৰু এতিয়া আপুনি যদি ধৰ্মীয় অনুষ্ঠানত কিবা এটা বনাইছে তেতিয়াতো তাত গৰু গাখীৰটো দিয়াৰ বাদে একদম সেইটোতো বাধ্যতামূলক কাৰণ আমি সেইটো ধৰ্মীয় হেৰিত বনাওঁ যেতিয়া আমাৰ এইটো হেৰি আমি পায়সটো সদায় ধৰ্মীয় হেৰিতে বনাওঁ আমাৰ এই মহিলাসকলকো কেতিয়াবা এটা সময়ত দৰকাৰ হয় সেইটো কিন্তু কথাটো কি হ'ল কাবাৰ জন্মদিন হ'ল তাতো পায়সকণ আগবঢ়ায় নতুন বছৰ বুলি ক'লে তাতো পায়সকণ আগবঢ়ায় আজি সৰস্বতী পূজা লক্ষ্মী পূজা বুলি ক'লেও মানে সকলো আমাৰ পূজাবিলাকত পায়সকণেই মানে আগত মানে পৱিত্ৰ এটা পৱিত্ৰ মানে খাদ্য বুলিয়ে ক'ব লাগিব আৰু বুলি ভিতৰত পৰে কিন্তু এতিয়া আমি যদি ধৰ্মীয় কিবা হেৰিৰ কাৰণে বনাওঁ তেতিয়া গৰু গাখীৰকণ দিলে হয় কিন্তু যদি আমি নিজৰ এটা টেষ্টি কাবাক আলহী হিচাপে মাতিব গৈছোঁ তেতিয়া আপোনাৰ মিল্ক মেইড বা আমুল স্প্ৰে দি বনালে সেইটো বেছি ধুনীয়া হয় বেছি ধুনীয়া হয় কিন্তু আমি আমাৰ মনৰ ধাৰণা আমাৰ মনৰ ধাৰণা যে আমি মিল্ক এভৰিডে' পাউদাৰটো বা মিল্ক মেইড দি কিনে বনালে মানে মানে আমাৰ মানে ধৰক আমাৰ দেৱ দেৱতাই আমি আমাৰ প্ৰিয় দেৱ দেৱতাই বা যাৰ কাৰণে আমি ৰান্ধিছোঁ যাক ভোগ হিচাপে আমি ৰান্ধিছোঁ তাত যেন কিবা এটা মানে মানে অশুদ্ধ হৈছে যেন আমাৰ মনটো লাগে মোৰো লাগে আৰু চবৰে লাগে এই কিন্তু সোৱাদ মিল্ক মেইড দি বনালে বহুত ধুনীয়া হয় এভৰিডে' আমুল স্প্ৰে আমুল স্প্ৰে আমুল স্প্ৰে গাখীৰটো দি বনালেও বহুত ভাল হয় আজিকালি পায়স বনাবলৈ ৰেডিমে'ড চাউল ৰেডিমেডো চব বস্তু পোৱা যায় মই দেখিছোঁ মই খাই পাইছোঁ ধৰক সেইখিনি বস্তু তাত মানে গাখীৰত মানে মিক্স কৰি কিনে দি দিলে মানে চব তাতেই মানে ধৰক হেৰি দিয়ে আৰু কেতিয়াবা পায়সখিনি অলপ ধুনীয়া এটা কালাৰ মাইল্ড মানে একেবাৰে সাধাৰণ ওৱান পাৰচেণ্ট মানে আপোনাৰ চেণ্ট আহিবৰ কাৰণে কেতিয়াবা তাত কেশৰ দিলেও তাৰ কালাৰটো বৰ ধুনীয়া হয় কেশৰে মানে গোটেই পায়সখিনি মানে বগাৰ মাজত মানে কিবা এটা সোণালী বৰণীয়া কৰি দিয়া আকৌ কিবা ৰঙাৰো কিবা এটা চাপ দিয়ে সেইটো এটা বেলেগ এটা বস্তু মানে কেশৰৰ কিন্তু ধৰক আমি সাধাৰণ যিখিনি মানুহে সদায় বনাই থাকোঁ আমি ঘৰে ঘৰত বা ধৰ্মীয় হেৰিত বা ঘৰত খাবলৈ হ'লেও তেতিয়া তাত আমি কেশৰটো পৰাপক্ষত ব্যৱহাৰ নকৰোঁ বিশেষকৈ আমাৰ অসমত কিন্তু যিয়ে নহয় পায়সটো মানে সকলোৱে ভাল পায় আৰু ময়ো বনাই ভাল পাওঁ আৰু কিন্তু পায়সটো সদায় মোৰ হিচাপত মানে বনালে মানে সদায় আগতে মানে অকণমান সদায় জুলীয়া হৈ থাকোঁতে মানে পনীয়া হৈ থাকোঁতেই মানে পায়সটো নমাই দিব লাগে তাৰ পাছত যদি ঢাকনীখন খুলি থৈ দিয়া যায় তেতিয়া পায়সখিনি নিজে তাৰ গ্ৰেভিটো আহি যায় কিন্তু প্ৰথমেই যদি গ্ৰেভিকৈ নমাই দিয়া যায় তেতিয়া সেইখিনি পিছত একেবাৰে থপথপীয়া হৈগে কিন্তু মই বহুত জাগাত দেখিছোঁ বৰা চাউল দিও পায়স বনায় বৰা চাউল দিও পায়স বনায় বৰা চাউল দি পায়স বনায় কিন্তু বহুত মানুহে পচন্দ নকৰে কিন্তু আমাৰ গাঁৱৰ অঞ্চলত সেইটো বৰা চাউলটো কিন্তু দিয়ে বনায় দেখিছোঁ বহুতে তেতিয়া বস্তুটো লিকটীয়া হয় থেপথেপিয়া হয় কেতিয়াবা ময়ো বনায় খাওঁ দেই যিটো মানে খাই ভাল লাগে যিটো সেই বৰা চাউল দি এটা হেৰি নেপালী মানুহবিলাকে যেনেকৈ এটা ভাত বনায় চম্মে চম্মে ভাত নে কি বুলি কয় জানো সেইটো বৰা চাউল দি পেলাই সেইটোও মানে বন খায় যে তেনেকে মানে পায়সো বনোৱা মই বেলেগৰ ঘৰত দেখিছোঁ খুব কম মানুহে খায় কিন্তু সেইটোৰো এটা বেলেগ আমেজ বেলেগ সোৱাদ সেইটো কিন্তু মোৰ হিচাপত মানে পায়সখিনি একদম পনীয়া একদম থলথলিয়া একদম জুলীয়া জুলীয়া হৈ থাকোঁতে নমাই দিলে তেতিয়া সেই বস্তুটো যেতিয়া মাটিত থোৱা যায় মানে মই মানে মাটিত থওঁ দিওঁ মাটিত থোৱাৰ লগে লগে মানে কি হয় বস্তুটো সেই বস্তুটো টানে মানে টানে গাখীৰখিনি টানি কিনে ঠিক খাব পৰাকৈ মানে ধুনীয়াকৈ হৈ যায় কিন্তু আৰু এটা হিচাপেও পায়সখিনি ভাল লাগে যেতিয়া পূজাত মানুহে পূজাবিলাকত মানে খিচিৰি দিয়ে তেতিয়া তাত লগত যে পায়সকণ দিয়ে তে ইমানেই জোল জুলীয়াকৈ দিয়ে উঠাই উঠাই যে চেলেকি খাবলগীয়া হয় তাৰো আমেজটো আকৌ বেলেগ কিন্তু সেইটো ঘৰত ইমান ভাল নালাগে সেয়াই আৰু জহা চাউলকণ হ'লে বেছি ভাল আৰু গোবিন্দ ভোগৰ চাউলৰ কথাটো ক'লোৱেই সেয়াই আৰু পায়সৰ বিষয়ে ক'বলৈ হ'লে সিমানখিনিয়ে সঁচা কথা ক'বলৈ গ'লে পায়স মোৰ চবচে প্ৰিয় আৰু মই বনালেও খাই বুলি চবেই কয় কাৰণে আৰু বেছিহে প্ৰিয় হৈ পৰিছে সিমানেই আৰু